মোৰ মানে জ্বৰ পানীলগা কাহ

মই মাছখোৱা বৰপাক জীয়ামূৰীয়া গাঁৱৰ পৰা কৈছোঁ অ এতিয়া জ্বৰ কাহ পানীলগা আৰু গাৰ বিষ অঁ এতিয়া

আপুনি

হয় অঁ অঁ